হেল্ল' হেল্ল' অঁ কওকচোন

অঁ কওকচোন ও অঁ নাৰ্ছ ডাক্টৰ

হয় হয় মই সেইটো ওপৰলে হেৰি কৰিম বা কমপ্লেইন জনাম অঁ সোনকালে জনাম বাৰু অঁ অঁ হয় ডক্টৰ নাৰ্ছ নেযায় ন চাবলে

অঁ অঁ হ'ব বাৰু মই সেইটো হেৰি কৰিম ওপৰলে পঠিয়াম অঁ অঁ হয় অঁ অঁ অঁ চফা

অঁ কৰিম বাৰু অঁ হ'ব মই কাটি দিছোঁ দেই